হাঁহ কুকুৰা উৎপাদনৰ পোহাৰ তাৎপৰ্যতাটো মানে হ'ল আৰু এই পোৱালি এতিয়া হাঁহপোৱালি হাঁহপোৱালিয়ে যেনিবা হাঁহপোৱালিখিনি এতিয়া ঠাণ্ডা দিনতটো তাহাঁতক গৰম বহুত গৰম লাগিব গৰম নহ'লে পোৱালিবোৰ অলমান ঠাণ্ডাত কঁপি কঁপি কষ্ট পাব কিছুমান জোপোকা লাগিব কিছুমান এনেকৈ এনেকৈ বেমাৰ হৈ যাব পাৰে আৰু পোহৰটো মানে এই হেৰি লাগে লাইটৰ লাইটৰ মানে হেৰি দিও পোহৰ তাপ উৎপাদন কৰিব পাৰি আৰু সূৰ্য নহ'লে মানে হাঁহ কুকুৰা গড়ালটো সূৰ্য মানে তাপ ঘৰটো পৰিব লাগে তাপটো পৰিব লাগে আৰু মুকলিমূৰীয়া মানে অকণমান ৰ'দৰ তাপ সূৰ্যৰ পোহৰটো যাব লাগে তাপটো গৰম অনুভৱ সেই গড়ালটো গৰম হ'ব হৈ থাকিব লাগে আৰু ইভাগে মানে ঠাণ্ডা ৰাতি হ'লে এতিয়া ঠাণ্ডাত ঠাণ্ডাদিনত বিশেষকৈ কৈছোঁ ৰাতি হ'লে বহুত ঠাণ্ডা পৰে সৰু সৰু হাঁহ বা কুকুৰাপোৱালি বা হাঁহপোৱালি তেনেদৰে ঠাণ্ডাত মানে কিছুমান কঁপি কঁপি ইহঁতি মানে সিহঁতৰ সৰু মানে সিহঁতি বেছি ঠাণ্ডা অনুভৱ কৰে ঠাণ্ডা অনুভৱ কৰি তেওঁলোকে এই পোৱালিবোৰ মানে হেৰি হৈ যায় মৰি যায় কিছুমান সেইটো কাৰণে সিহঁতক যিমান পাৰে সৰুতে তাপ লাগে সিহঁতি মানে সিহঁতি যেতিয়া কণীৰপৰা এতিয়া পোৱালিটো যেনিবা হেৰি হৈ গৈছে ফুটি ওলাইছে তেওঁলোকৰ ভিতৰত যিমানখিনি কুকুৰাই উমনি লৈ থাকোঁতে যিমানখিনি তাপ প্ৰয়োজন হয় বা আজিকালিতো হেৰিয়তো মেচিনৰদ্বাৰাও পোৱালি উলিয়াব পাৰি যিমান তাপ লাইটৰ হেৰি তাপ পায় সেই তাপটো বা এজনী কুকুৰাই যেনেকৈ উমনি দি তাপ যিমান ৰাতিয়ে দিনে গৰম অনুভৱ কৰি মানে তাপ হেৰি হ'লত ফলত মানে পোৱালিটো হয় এতিয়া সেই পোৱালিটো কণী ফুটাৰ পাছত মানে সেই বাহিৰত যেতিয়া ওলাব বাহিৰৰ মানে ঠাণ্ডা হেৰিটো এডজাষ্ট হ'বলৈ দিগদাৰ হয় সেহেঁতি বহুত কষ্ট পায় বহুত ঠাণ্ডা পায় মানে সৰুতে পোৱালিবোৰ বহুত গৰম তাপ হৈ থাকিব লাগে দিনে ৰাতিয়ে তেওঁলোকক সেই তাহাঁতক পোৱালিবোৰক মানে গৰম অকল অনবৰত গৰম মানে ঠাণ্ডা পৰিবলেই দিব নালাগে অলপ ডাঙৰ নোহোৱালৈকে এই একেবাৰে গৰম তাপত থ'ব লাগে সিহঁতি তাপত থ'লে সিহঁতৰ মানে বেমাৰ আজাৰবোৰ কিছুমান মানে এতিয়া আৰু ৰ'দ ঘাই গড়ালটোত কিছুমান বেমাৰ আজাৰৰপৰাও হাত সাৰিব পাৰি সূৰ্যক পোহৰ পাব লাগিব লাইটৰ পোহৰ পাব লাগিব তেতিয়া মানে কিছুমান বেমাৰবোৰো সাম কাটে আৰু পোৱালিবোৰ অলপমান সতেজ হয় সিহঁতি এইধৰণে আৰু তেতিয়া মানে ঠাণ্ডা অনুভৱটো সিহঁতক পৰিবলৈ দিবই নেলাগে ঠাণ্ডা অনুভৱটো নপৰিলে তেওঁ তেহেঁতি পোৱালিবোৰে মানে ডাঙৰ হ'ব সোনকালে আৰু সিহঁতৰ হেৰিয়ৰ মতে নিৰ্দিষ্ট সময়ে সময়ে তেওঁলোকে হেৰি পোৱালিবোৰে হেৰি খাব দানা পানী মানে গৰমপানীয়ো খাব লাগে ঠাণ্ডাপানী দিবই নেলাগে গৰমপানী গৰম গড়ালটো গৰম হ'ব লাগে আৰু লাইটৰ পোহৰ বা সূৰ্যৰ পোহৰ পৰি তেওঁ সেই গড়ালটোত মানে গৰম ফৰকাল হ'ব লাগে তাপ পৰিব লাগে তেতিয়া পোৱালি হাঁহ কুকুৰা মানে বেমাৰ আজাৰৰপৰাও হাত সাৰিব পাৰি আৰু বেমাৰ আজাৰৰপৰা তেনেকৈ গৰম তাপেও সূৰ্যৰ পোহৰেও বহুত নিৰাময় কৰে বেমাৰ আজাৰ আৰু তেনেদৰে ড্ৰু তেতিয়াহে সুফল পোৱা হয় হাঁহ কুকুৰা আমি এতিয়া হাঁহ কুকুৰা পুহিলে আমাৰ যদি ঠাণ্ডা ঠাণ্ডাত আমি যদি প্ৰতিপালন নকৰোঁ তেতিয়াহ'লেতো মৰি যাব হাঁহ হাঁহ পোৱালি হওক কুকুৰা পোৱালি হওক আমি তেতিয়া একো উৎপাদন কৰিব নোৱাৰিম সেইটো কাৰণে আমি মানে প্ৰতিষেধক ল'বই লাগিব গড়ালটো সদায় ফৰকাল হ'ব লাগে ৰ'দৰ ৰ'দ পৰা জেগা হ'ব লাগে ৰ'দৰ ৰশ্মি পৰা হ'ব লাগে তেতিয়া অলপ গৰম হৈ যায় গড়ালটোৰ ভিতৰত ফৰফৰীয়া হয় আৰু ৰাতি হ'লে বা একদম একদম পোৱালিতে মানে লাইটৰ হাণ্ড্ৰেড পাৱাৰ লাইট এটা বা দুশ পাৱাৰ লাইট এটা আমি গড়ালটোৰ ভিতৰত ৰাখি ৰাখোঁ আৰু ৰাখিবও লাগে তেতিয়া সেই তাপটো মানে পোৱালিখিনিক বহুত সতেজ কৰে আৰু সতেজ কৰাৰ লগে লগে তেওঁলোকে মানে ডাঙৰ হ'বলৈ সাহস পায় সতাশ পায় সিহঁতৰ হেৰিবিলাক নাৰ্ভবিলাকো চাৰ্কুলেশ্যন তেজৰ চাৰ্কুলেশ্যনটো মানে ভাল হয় আৰু সেই তেনেকৈ ডাঙৰো হয় আৰু মানে ঠাণ্ডা পৰিলে আৰু সদায় মানে সেহেঁতি এডজাষ্ট হ'ব নোৱাৰে তাৰমানে ঠাণ্ডাটো গৰমত থকা গৰমত প্ৰথম পোৱালি হেৰি হৈ থাকোঁতে থকা আৰু লগে লগে বাহিৰলৈ ওলালে সিহঁতি মানে ঠাণ্ডা গৰমটো এই এডজাষ্ট কৰিব নোৱাৰে সেইকাৰণে লাহে লাহে সৰুৰপৰা গৰম গৰম গৰম তাপটো লাহে লাহে লাহে লাহে অকণমান ডাঙৰ হ'লেহে মানে এডজাষ্ট হ'বলৈ হয় নহ'লে পটককৈ এই ঠাণ্ডা মানে অনুভৱটো হ'লে ঠাণ্ডা হ'লে সিহঁতি এডজাষ্ট হ'ব নোৱাৰে আৰু ফলত তেওঁলোকে পোৱালিবোৰ হেৰি হৈ যায় এই কি কয় মৃত্যুমুখীত পৰে বেমাৰ আজাৰ হ'বলৈ সুবিধা পায় বেমাৰে আক্ৰমণ কৰে তেনেকুৱা আৰু তেনেকৈয়ে হেৰি হয় সেয়ে তেনেদৰে আৰু আমি হেৰি কৰিছোঁ আৰু সেইটোৱে উৎপাদনটো তেনেকৈ কৰিব পাৰিব নহ'লেতো আমি যদি প্ৰতিপালন নকৰোঁ তেতিয়া উৎপাদনটো কৰিব নোৱাৰে সিমানটোৱে আৰু হ'ব